হয় কওকচোন

হয়

হয় আমাৰ ইয়াত আপুনি পিঠা পনাৰ পৰা ইত্যাদি কৰি হয় শুনিছোঁ খাৰলি খাৰলি খৰিচাৰ পৰা ইত্যাদি কৰি আপুনি বিভিন্ন ধৰণৰ অসমীয়া খাদ্য পাব তাৰপৰা হয় নিশ্চয়

ঠিক আছে